মোৰ জীৱনত বহুবোৰ সময় এনেই অতিবাহিত হৈ গৈছে যিসমূহ সময়ে মোক বহুত ধৰণৰ শিক্ষা প্ৰদান কৰিছে মোৰ এই জীৱন যাত্ৰাত আৰু সেই সময়বোৰে পৰা লাভ কৰা জ্ঞানসমূহ মোক প্ৰভাৱিত কৰিছে জীৱন যাত্ৰাত আগবাঢ়ি যোৱাত লগতে যিবোৰ মোৰ এই জীৱনৰ জন্ম লাভ কৰাৰ পিছৰ পৰাই সকলো পৰিস্থিতিত সকলো দিশতে বহু ধৰণে বহু শিক্ষা লাভ কৰিছোঁ বহু শিকিছোঁ আৰম্ভ কৰিব গ'লে মোৰ এই শিকাৰ প্ৰথম স্তৰটো শিক্ষাৰ্থী হিচাপে আৰম্ভ কৰিব পৰা যায় সেই

প্ৰাথমিক স্কুলৰ শিক্ষা লাভ কৰাৰ স্তৰৰ পৰাই মই সকলো পৰিস্থিতিৰ

কৰাৰ স্তৰ বুলি ক'ব লাগিব সেইসমূহ সেইসমূহৰ পৰাই ধৰি আৰম্ভ কৰা বা শিকা সময়বোৰে আমাক যথেষ্ট প্ৰভাৱিত কৰি আহিছে বৰ্তমানলৈকে তাৰ পৰা আৰম্ভ কৰি আপোনাৰ স্তৰত মাধ্যমিক শিক্ষা মাধ্যমিক শিক্ষা জীৱনকালতো বহুত ধৰণৰ দিশৰ শিক্ষাৰ লগতে অন্যান্য কাৰ্যকলাপসমূহো মোক বহুত ধৰণে প্ৰভাৱিত কৰি আহিছে লগতে তাৰ পিছত ক'ব গ'লে ঘৰুৱা সকলো পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া সমস্যাসমূহো বা নানান কাৰণত আহিবলগীয়া মোৰ জীৱনৰ পৰিস্থিতি সমস্যাসমূহো মোৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছে আৰু সেইসমূহৰ পৰা শিকা আৰম্ভ কৰা সেই সমস্য়াবোৰ কেনেদৰে সন্মুখীন হৈ তাৰ উত্তৰ বা সমাধান বিচাৰিব পৰা যায় সেইসমূহো মোক জীৱনত এক বিশেষ ভূমিকা লাভ কৰিছে সেইসমূহো সময়েও মোক যথেষ্ট প্ৰভাৱিত কৰিছে তাৰ লগতে আমাৰ কলেজীয়া এই জীৱনত বিশেষভাৱে মই মোৰ কলেজীয়া জীৱনত সন্মুখীন কৰা বা লাভ কৰা জ্ঞানসমূহ মোক খুব সুন্দৰভাৱে প্ৰভাৱিত কৰি আহিছে জীৱনত কৰ্ম তাৰ পিছত আপোনাৰ কৰ্মস্থলীত বিভিন্ন সময়সমূহ মোৰ বাবেই স্মৰণ স্মৰণীয় তাৰ পৰা লাভ কৰা সকলো ধৰণৰ জ্ঞান তথা সকলো দিশ সেই ধৰণৰ সকলোবোৰেই মোক বৰ গুৰুত্বভাৱে প্ৰভাৱিত কৰিছে বৰ্তমানো এই সকলো দিশৰ পৰা অৰ্জন কৰা কৰ্ম জীৱন আপোনাৰ স্কুলীয়া জীৱন বা কলেজীয়া জীৱন সেই সকলো দিশত লাভ কৰা জ্ঞানসমূহ মোৰ বাবে এক স্মৰণীয় যাত্ৰা আৰু সেই যাত্ৰাৰ পৰা লাভ কৰা সকলো পাঠ সেই পাঠসমূহে মোক খুব সুন্দৰভাৱে জীৱন যাত্ৰাত আগবঢ়াত এক সুদিশত আগবঢ়াৰ লগতে এক সুমানসিক বা শাৰীৰিক স্বাস্থ্য উপলব্ধি কৰাত এক সুন্দৰভাৱে প্ৰভাৱিত কৰি আহি আছে এই প্ৰভাৱ মই সময়বোৰ মোৰ বাবে অতুলনীয়